আমাৰ স্থানীয় কিছুমান লোকগীত হৈছে বিহু যিসমূহ অতীজৰে পৰা চলি আহিছে আৰু কিছুমান ঝুমুৰ যিসমূহ চাহ জনগোষ্ঠীৰ লোকসকলে লোকসকলৰ মাজত প্ৰচলিত তাৰ বাহিৰে পুৰুষসকলৰ যি বড়ো গীত তিৱাসকলৰ তিৱা সংগীত আৰু লগতে বিভিন্ন লোকগীত আছে যিসমূহ আমি শুনিবলৈ পাওঁ